আমাৰ গাঁওখনৰ নাম চৰাইবাহী গোঁহাই গাঁও আমাৰ গাঁৱত নামঘৰ দুভাগ নামঘৰ আছে আৰু এভাগ পুথিভঁৰাল নামঘৰৰ গ গধূলি ৰাতিপুৱা হওক চাকি বন্তি জ্বলোৱা হয় গধূলি দবা কোবায় আৰু আমাৰ গাঁৱৰ মানুহবিলাক প্ৰায় খেতি বাতিত কৃষি কৰ্মত জড়িত আৰু কৃষি চাকৰি আৰু ব্যৱসায়ত জড়িত মানুহবিলাক ৰাতিপুৱা ল'ৰা ছোৱালীবিলাক আজৰি টাইমত পুথিভঁৰালৰ কিতাপ পঢ়ে অকল ল'ৰা ছোৱালী বুলিয়েই নহয় ডাঙৰ সৰু যেতিয়াই আজৰি পাই তেতিয়াই কিতাপ পঢ়ে আৰু নামঘৰ পদূলি আমাৰ গাঁওখন চাফ চিকুণ কৰি কৰি বে তো ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰে সেয়াই